মই অনলাইনৰ পৰা কাপোৰ এযোৰ অৰ্ডাৰ কৰি আনিলোঁ কিন্তু মই মানে যিটো মানে ভাল বুলি কাপোৰযোৰা চাই অৰ্ডাৰ কৰিছিলোঁ সেই হিচাপে মই মানে কুৱালিটী মই ভাল নাপালোঁ আৰু প্লাছ মই মোৰ চাইজ চাইজত যিটো মই বস্তু দিছিলোঁ সেই চাইজ হিচাপে মোৰ বস্তুটো নাহিলে সেইকাৰণে মই এই বস্তুটো মানে মানে হেৰা কৰা নাই আৰু মানে এনেকুৱা বস্তু আহিব বুলি ভবা নাই আৰু গতিকে ভৱিষ্যতে মই আৰু এনেকুৱা অনলাইনত বস্তু অৰ্ডাৰ কৰিম বুলি মই ভবা নাই